অঁ বাইদেউ ও ঘৰতে আছনে ঘৰ ঘৰতে আছনে এ হেৰি এ খটৰা মন্দিৰৰফালে একবাৰ যাব খুজ্ছিলোঁ একা অলপ যাবি নেকি বাৰু হয় নেকি অঁ তাকেতো মইয়ো ভাব্ছিলোঁ আহা দেওবাৰমানে একবাৰ যাম বুলি তাকেতো চাইকেল লৈনো ক'ত যাবা পাৰবি এ গাড়ীকে পিলপিলিকে লৈ যাওঁ নেকি এখন হে অঁ মানুহ বহুত নাই নহয় আমি বাইদেউহঁতৰ কেইটা হ'ব দুইটা অঁ হে আমাৰো তিনিটামানকৈ হ'ব পাঁচটা যাবা পাৰিম দে

অঁ প্ৰসাদটো নিবা লাগ্বো অঁ প্ৰসাদ প্ৰসাদটো বাৰু এনেই ভিজেই নিয়ে নে শুকনাকৈ নিয়ে নো শুকানকৈ নিয়ে নহয় হয় নেকি অঁ অঁ অঁ নাৰিকল লাগিল আৰু কিবা অলপমানচোন হেৰি লাগ্বো কুঁহিয়াৰ চুহিয়াৰ কিবা অলপ নিবা পাৰলি ভাল আছিল নহয় ফল মূল কিবা অঁ এ এইগিলা যাওঁতে চকতে কিন্বা পাৰিম কিজানি একা দোকানত অঁ ইগিলা চকতে কিনবা পৰা যাব

হয় নেকি জহা চাউল নিলে আকৌ গাখীৰ নিবা লাগবো

তাতে কি বন বনোৱাৰ ব্যৱস্থা আছে নেকি বাৰু হয় নেকি এ মই আকৌ কথাটো জানাই নাছিলো অঁ অঁ অঁ অঁ অঁ এ তাকেতো মন্দিৰত নাযৱা বহুদিনে হ'ল এই খটৰাতো

হয় নেকি এ দেওবাৰে যাওঁ দে পিছে অঁ অঁ অঁ অঁ অঁ ঠিকে আছে দে পিছে দেওবাৰক লেগি ফাইনেল হ'ল আৰু নেকি অঁ ঠিক আছে বাৰু মইয়ো বাকী ক'ত কি লাগে বজাৰখিনি কৰি লওঁ গাড়ীখনক বাৰু মই কমেই অঁ দে অঁ